হেল্ল'

অঁ মই নয়নে কৈছোঁ হেৰি ঘৰৰ হেৰিটো ৱাৰিং কৰিবলৈ কিমান কি পৰিব জানো গোটেই হেৰি নতুন ঘৰটো কাৰেন্টৰ অঁ অঁ কাৰেন্টৰ কাৰণে অঁ অঁ অঁ অঁ অঁ অঁ অঁ ব'ৰ্ড খাব ধৰা আকৌ ৱাৰিং খোৱা এইটো কেবুল লাগিব হেৰিবিলাক গোটেই কম্পলিট ধৰা অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব